আজি মই ঘৰলৈ তিনিজন মোৰ লগৰ বন্ধুক খাবলৈ নিমন্ত্ৰণ জনালোঁ আৰু সেই খোৱা খাদ্যৰ তালিকাৰ ভিতৰত মই কঁঠালৰ এখন তৰকাৰী হিচাপে যোগাৰ কৰিলো কঁঠালৰ তৰকাৰিবিধত প্ৰথমতে কঁঠালখিনি কাটি লৈ ভাল ধুনীয়াকৈ সৰু সৰু চাইজত কাটিলো কাটি আলু তাৰ লগত মিক্স কৰিলোঁ মই মাংস বনোৱাৰ দৰে তাত সেই কঁঠালৰ চ তৰকাৰিখিনি বনালোঁ লগতে মই তাত আৰু এবিধ বস্তু দিলো কঁঠালৰ চব্জি মাংস প্ৰচেছতে বনাইছোঁ আৰু তাত মই লগতে দিছো ছাগলী মাংসৰ যি চৰ্বী ছাগলী মাংসৰ সেই চৰ্বীবিধ চৰ্বী অলপ তাত দি দিয়াত খাবলৈ ইমানেই মানে হেৰি জুতি লাগিলে মই মোৰ লগৰ বন্ধু কেইজনক খোৱাই তেওঁকলোকেও খাই খুবেই ভাল পালে আৰু মোৰো খুৱাই খুবে ভাল লাগিলে সেইকাৰণে মই মানে এইটো সবকে হেৰি কৰিছো আৰু শ্বেয়াৰ কৰিছোঁ